আমাৰ লখিমপুৰ জিলাত যিহেতু বিভিন্ন ধৰণৰ উপাসনাৰ স্থান আছে সেই উপাসনাৰ স্থানবোৰ হৈছে আমাৰ পদুমণি আই থান বাসুদেৱ থান গণেশ মন্দিৰ দুৰ্গা মন্দিৰ ইত্যাদি এই উপাসনা স্থানবোৰলৈ বিভিন্ন জেগাৰ পৰা বিভিন্ন লোকসকল আহে আৰু তেওঁলোকে তালৈ আহি বিভিন্ন ধৰণৰ ধূপ ধূনা চাকি আদি জ্বলাই ঈশ্ৱৰৰ ওচৰত নিজৰ মনৰ কামনা পূৰ কৰে আমাৰ লখিমপুৰ জিলাত বছৰটোত ডাঙৰ উৎসৱ পালন কৰা বুলি ক'বলৈ গ'লে আমি বাসুদেৱ থানত দৌল যাত্ৰা আৰু ঢকুৱাখানাত ফাটবিহু উদযাপন কৰা দেখা পাওঁ